আমাৰ ওচৰত বা আমাৰ গাঁৱত ভজন মণ্ডলী বা কীৰ্তন কৰা লোকসকল আছে

গায়ন বায়ন কৰে আমাৰ গাঁৱত যেতিয়া এজন বয়োজ্যেষ্ঠ বা ভকত

তেনেদৰে কীৰ্তন কৰে আৰু আমাৰ ইয়াত কৃষ্ণৰ জন্মৰ সময়ত জন্মাষ্টমী